আমাৰ গাঁওখন আমাৰ গাঁওখন স্বাস্থ্য সেৱা পৰিবহণ শিক্ষা আৰু অন্য দৰকাৰী প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ আমি বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব লাগিব যেনেকৈ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈ আহিছে সেই আঁচনিবোৰ ভালকৈ ইমপ্লোমেইনটেশ্যন কৰিব লাগিব আমাৰ চৰকাৰী শিক্ষা আৰু অন্য দৰকাৰী প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত উন্নতি কৰিবৰ কাৰণে যেনেকৈ স্বাস্থ্য বিভাগত আমি উন্নতি কৰিবৰ কাৰণে আমি গ্ৰাছৰুট লেবেলত উন্নতি কৰিব লাগিব যেনেকৈ ডক্তৰ আৰু পেইচেনৰ আমি ৰেচিঅ'টো বঢ়াব লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত আমি উন্নতি কৰিবৰ কাৰণে টিছাৰৰ প্ৰেজেন প্ৰেজেনটেশ্যন প্লাছ ছাত্ৰৰ প্ৰেজেনটেশ্যন আমি বঢ়াব লাগিব আৰু সেইবোৰ কৰিবৰ কাৰণে মিড ডে মিল এইবোৰ আঁচনি চৰকাৰে আনিছে তাৰ উপৰি পৰিবহণ ক্ষেত্ৰত উন্নতি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি চৰকাৰৰ দ্বাৰা লোৱা হৈছে যেনেকৈ ৰোড চেফ্টি ৰোলচ্ আনিছিলে চৰকাৰে তাৰ উপৰি হেলমেট পৰিধান কৰা বাধ্যতামূলক কৰিছিলে আৰু স্পিডিং এটা লিমিটত ফিক্সড কৰিছিলে ইমান লিমিটৰ ওপৰত আপুনি চলাব নোৱাৰিব তেনেকৈ বিভিন্ন ধৰণৰ ৰোলচ্ এণ ৰেগুলেশ্যন অনা হৈছিলে পৰিবহণ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ আমি আঁচনি আৰু আনিব লাগিব শিক্ষা পৰিবহণ স্বাস্থ্য সেইবোৰ ক্ষেত্ৰত উন্নতি কৰিবৰ কাৰণে এনেকৈ স্বাস্থ্য স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ৰিচেণ্টলী আঁচনি লৈছিল অটল অমৃত অভিযান য'ত য'ত দুখীয়া শ্ৰেণীৰ লোকসকলক ফ্ৰী ট্ৰিটমেণ্ট দিয়া হ'ব যেনেকৈ ফেইল'ৰ অফ কিডনি এনেকৈ এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চৰকাৰে ফ্ৰী ট্ৰিটমেণ্ট দিব বুলি আঁচনিত কোৱা হৈছিলে শিক্ষাৰ ক্ষেত্ৰত প্ৰজ্ঞান প্ৰজ্ঞান সেতু আঁচনিয়ে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীক বিনামূলীয়া কিতাপ প্ৰয়োজন কৰিব তাৰ উপৰি

ফিজ ফ্ৰী ফ্ৰী ফ্ৰী শিক্ষা আৰু দ্ৰেছো দিম বুলি কৈছিলে চৰকাৰে এই আঁচনিৰ দ্বাৰা

আমি আমাৰ যিহেতু বহুত যি বহুত আৰু কৰিবলগীয়া আছিলে এই ক্ষেত্ৰত স্বাস্থ্য পৰিবহন আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু আমি বহুত আঁচনি তেনেকুৱা আনিব লাগিব এই ক্ষেত্ৰত আমি আৰু উন্নতি কৰিবৰ কাৰণে আৰু চৰকাৰে এই ক্ষেত্ৰত বহুত ষ্টেপ লৈ আছে ভৱিষ্যতে এইবোৰ আঁচনি প্ৰ'পাৰভাৱে ইমপ্লিমেইনটেশ্যন কৰিলে মই ভাবোঁ আমাৰ শিক্ষা স্বাস্থ্য আৰু পৰিবহন বিভাগত আমি উন্নতি কৰিম আৰু এইবোৰ কৰিলে ভৱিষ্যত কালত আমি উন্নতি হ'ব বুলি আমি আশা কৰিব পাৰোঁ